আমি কিতাপ পঢ়িলে আমাক মানসিক দৈহিক আদি সকলো দিশতে উপকাৰ সাধন কৰে কিতাপ পঢ়িলে আমাক আমাক মনৰ দুখ অৱসাদ হৰ্ষ বিষাদ আদি সকলো দিশৰ পৰা উপকাৰ সাধন কৰে কিতাপ পঢ়িলে আমি আমাৰ মনৰ মনৰ বৌদ্ধিক দিশসমূহক উপকাৰ সাধন কৰিব পাৰোঁ কিতাপ পঢ়িলে আমি আমাৰ দুখ ভাগৰ আদি ওপৰত আমাৰ মানসিক চাপৰ পৰা উদ্ধাৰ কৰে কিতাপে আমাক আমাক বন্ধুৰ দৰে সহায় কৰে এশজন বন্ধুৰ সলনি যদি আমি এখন ভাল কিতাপ পঢ়োঁ আমাক এশজন বন্ধুৰ সমানেই উপকাৰ সাধন কৰে কিতাপে আমাক সকলো দিশ সামৰি লয় কিতাপে আমাক আমাক ভ্ৰমণ কাহিনী আদিৰ যোগেদি বিশ্বৰ বিভিন্ন কথা সংস্কৃতি ভাষা সংস্কৃতি আদিৰ বিষয়ে আমি জানিব পাৰোঁ কিতাপৰ যোগেদি আমি আমি আমি বহুতো কথাই জানিব পাৰোঁ কিতাপ কিতাপে কেৱল আমাক জ্ঞান দিয়াৰ উপৰিও কিতাপৰ যোগেদি আমি সকলো কথা সকলো দিশ জানিব পাৰোঁ এখন কিতাপৰ যোগেদি আমি তাৰ বিষয়বস্তু আদি কাহিনী আদি জনাৰ বিষয়ৰো চৰিত্ৰ আদি জনাৰ বিষয়ৰো কিতাপখনৰ যোগেদি আমি বহু উপকাৰ সাধন হয় কিতাপে আমাক আমাক বহু ধৰণে সহায় কৰে যেনে কিতাপ পঢ়িলে আমি জ্ঞান পাওঁ তাৰ বিষয়ে জানো কোনো এখন দেশ দেশ বা বিভিন্ন ঠাইৰ বিষয়ে জানিব পাৰোঁ কিতাপ পঢ়িলে আমাৰ কল্পনা জাগি উঠে কিতাপৰ যোগেদি আমি কিতাপৰ যোগেদি আমি বহুতো বহু কল্পনা কৰিব পাৰোঁ কিতাপে আমাক অনুপ্ৰেৰণা যোগায় বিভিন্ন সমল ব্যক্তিৰ আত্মজীৱনীৰ যোগেদি তেওঁলোকৰ জীৱন গাথাৰ বিষয়ে জানিব পাৰোঁ কিতাপৰ যোগেদি আমি কিতাপৰ যোগেদি আমি বহু কথা জানিব পাৰোঁ কিতাপ যে কিতাপ হৈছে মানৱ জীৱনৰ এক অপৰিহাৰ্য যাক আমি পৰিহাৰ কৰিব নোৱাৰোঁ কিতাপৰ যোগেদি আমি কিতাপৰ যোগেদি আমি বহু কথাই জানিব পাৰোঁ যেনে কিতাপ এখন ৰচনা কৰোঁতে বা কিবা কৰোঁতে কেনেধৰণে ৰচনা কৰিছে তাৰ বিষয়ে যাতে তেওঁৰ জীৱন জীৱনৰ ব্যক্তিত্ব তেওঁৰ জীৱনৰ তেওঁৰ জীৱন ধাৰণ আদিৰ বিষয়ে জানিব পাৰোঁ কিতাপ পঢ়িলে আমি কোনো এজন লেখকৰ জন্মৰ পৰা আদি কৰি মৃত্যুৰ আগমুহূৰ্তলৈকে জানিব পাৰোঁ কিতাপৰ যোগেদি আমি বিভিন্ন কথা জানিব পাৰোঁ কিতাপ নহ'লে যেন আমি এক মৃত অৱস্থাৰ দৰে হৈ পৰিম তাৰ কথা আমি কিতাপৰ গুণ বৈশিষ্ট্যৰ কথা আমি ক'ব পাৰোঁ